অঁ গগৈ ফল দোকান হয়নে অঁ মানে আমাৰ ঘৰত সকাম এভাগ পতাৰ কথা আছিলে আপোনালোকৰ তাত ফল মূল পাম নহয় চাগে অঁ এতিয়া মোক লাগিছিল কল লাগিছিল দুই তিনি আষিমান তাৰ পিছত আপেল লাগিছিল দুই কেজি মান আৰু ডালিমো লাগিছিল দুই কেজি মান তাৰ পিছত কুঁহিয়াৰটোতো পাম চাগে তাতে অঁ কুঁহিয়াৰ লাগিছিল দুডাল মান আৰু আৰু নাচপতিটো আছে নাচপতিও লাগিছিল তিনি কেজি মান আৰু আৰু আঙুৰ লাগিছিল আধা কেজি মান দিলে হ'লহেঁতেন ক'লা ক'লা আঙুৰটো দিব আধা কেজি আৰু বগা আঙুৰটো দিব আধা কেজি আৰু

হয় হয় মানে হায়েষ্ট দুশ টকানে নে তিনিশ টকীয়াতো আছে হায়েষ্ট অঁ অঁ অঁ দুশ টকীয়াতো আছে ন দুশ টকীয়াটোকে দি দিব সেইটো ভাল চাগে এইটো মানে ধৰক মই যদি এতিয়া গোটেই বস্তুখিনি লওঁ আপোনালোকৰ তাত কিবা হ'লচেল ৰেটত দিব নেকি

এতিয়া আপুনি দুশ টকা বুলি যে ক'লে সেইটো এতিয়া দুশ টকাতে দিবনে নে কম হ'ব হয় হয় অঁ এতিয়া আপোনালোকৰ তাৰ পৰা কিবা অঁ কওকচোন কুঁহিয়াৰ কুঁহিয়াৰ দুডাল মান দিয়া হলে হ'লহেঁতেন

হয় হয় আৰু আছিল আঙুৰ আছিল

এতিয়া আপোনালোকৰ তাত বস্তুখিনিৰ ষ্টক আছেনে নে কমি আছে

হয় হয় আনাৰসটো কিমানকৈ দিছে হয় হলচেল ৰেট্ ন হয় হয় হয় মোৰ এড্ৰেচটো আছিল কে বি ৰোড ফুকন ৰহা ফুকন ৰহাত মিলন নগৰ বুলি ক'লেই হয় হয় পাব

হয়